ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য বা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বন্য প্ৰাণীসমূহসমূহক পৰিদৰ্শন কৰিবৰ বাবে যিসকল ভ্ৰমণকাৰী আমাৰ অসমলৈ আহে সেই ভ্ৰমণকাৰীসকলক আকৰ্ষণ কৰিবৰ কাৰণে বৰ্তমান চৰকাৰে কিছুমান নিজাববীয়াকৈ জিৰণিঘৰৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে তাত জিৰণি লৈ ৰাষ্ট্ৰীয় উদ্যানসমূহ ভ্ৰমণ কৰিব পাৰে আৰু এই ৰাষ্ট্ৰীয় উদ্যানসমূহ ভ্ৰমণ কৰিবৰ বাবে তেওঁলোকে কিছুমান জীপ হাতী আৰু কিছুমান গাড়ীৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে গৈ এইবিলাক পৰিদৰ্শন কৰিব পাৰে এই পৰিদৰ্শন কৰিবলৈ যোৱাত সহায়ক হিচাপে হাত আগবঢ়াবলৈ তেওঁলোকক কিছুমান গাইড বিভাগীয় কৰ্তৃপক্ষৰপৰা তেওঁলোকৰ লগত দিয়া হয় আৰু এই গাইডবিলাকে অসমৰ অৰণ্য অভয়াৰণ্যবিলাকৰ বন্য জন্তুবিলাক তেওঁলোকক চিনাক্তকৰণ কৰি দিয়ে আৰু কোনটো অঞ্চলত কেনেধৰণৰ বন্য জন্তু পোৱা যায় এইবিলাকক চোৱাত তেওঁলোকে এই গাইডবিলাকে সহায় কৰি দিয়ে তাৰোপৰি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কলৈ যাবৰ কাৰণে ডিব্ৰু চৈখোৱাৰ থিক ওচৰতে টাউনৰ ওচৰতে কিছুমান ল'জ পোৱা যায় কিছুমান কটেজ আছে এইবিলাকক পৰ্যটকসকল ৰখাৰ এটা সুন্দৰ ব্যৱস্থা আছে আৰু এই পৰ্যটকসকল যাতে ডিব্ৰু চৈখোৱা অৰণ্যলৈ নদীৰ মাজেৰে পাৰ হৈ যাব লাগে গতিকে নদীৰ মাজেৰে পাৰ হৈ যাবৰ কাৰণে তেওঁলোকক সুন্দৰ নাও আৰু জাহাজৰ ব্যৱস্থা আছে আৰু এই নাৱৰ জাহাজবিলাকত তেওঁলোকৰ যথেষ্ট নাৱৰীয়া আৰু সেই পাৰ্কখন বা বনৰীয়া ঘোঁৰা বা গিবনেই হওক দেখুৱাবপৰাকৈ তেওঁলোকৰ লগত গাইড পঠিওৱা হয় যাতে পৰিদৰ্শকসকলে অসুবিধাৰ সন্মুখীন নহয়